পৰিয়ালৰ মহিলাসকলে মাছ ধৰাত সহায় কৰে সকলো ঘৰৰ মহিলা আহি যেতিয়া পুখুৰীত মাছ ধৰে তেতিয়া মনৰ ভাৱবোৰেই বেলেগ হৈ যায় সকলোৱে ইজনীয়ে সিজনীয়ে যেতিয়া মাছ বাল্টিং বা টিঙত থ'ব তেতিয়া যেতিয়া ধপধপনি ধৰে মাছে মহিলাসকলৰ মনত বৰ ভাল লাগে সেয়ে সকলো মহিলা গাঁৱৰো কিছুমান আহি একগোট হৈ মাছ ধৰে মাছ ধৰা কামবোৰ মহিলাসকলৰ বাবে বৰ ভাল লাগে মহিলাসকলে মাছ ধৰাৰ বাবে সাগৰলৈ নাযায় কাৰণ সাগৰৰ পানী লুণীয়া আৰু সাগৰৰ সোঁত বেছি সেইবোৰ মহিলাসকলে সহ্য কৰিব নোৱাৰে বাবে সাগৰলৈ নাযায় সাগৰ হৈছে এখন ডাঙৰ নদী তালৈ গ'লে জানোচা মহিলাসকলৰ কিবা অঘটন ঘটে বুলি ভাবিয়েই মহিলাসকলে সাগৰলৈ নাযায়